নমস্কাৰ মই হাঁহ কুকুৰাৰ ঘৰত বায়ু চলাচলৰ গুৰুত্বৰ কাৰণে আমি বায়ু চলাচল কৰিবৰ কাৰণে হাঁহ কুকুৰা প্ৰায় সৰু অৱস্থাত আমি কম পৰিমাণে দি বহলাই থ'ব কাৰণে আমি বায়ু চলাচল কৰিবৰ সুবিধা হ'বৰ কাৰণে হাঁহ কুকুৰা হাঁহ হওক বা কুকুৰাই হওক সৰু অৱস্থাত আমি কম পৰিমাণে ৰূমত থ'ব পাৰোঁ কিয়নো খুব ঘনাই থ'লে হাঁহ কুকুৰাৰ হেচাত মানে বায়ু চলাচল কৰিবৰ কাৰণে অসুবিধা হয় হাঁহ কুকুৰাবিলাক পোৱালিবিলাক মৰি যায় সেইকাৰণে আমি কম পৰিমাণে কম পৰিমাণে কৰি ৰূম ৰূম কৰি থওঁ আৰু তাৰপিছত আমি যেতিয়া ডাঙৰ হৈ আহে তেতিয়া হাঁহ বা কুকুৰা পোৱালিবিলাক ইটো ৰূমৰ পৰা সিটো ৰূমলৈ বহলাই কৰি কৰি দিওঁ তেতিয়া আমি অতি সোনকালে মানে খোৱা বস্তুবিলাকো সহজতে খাব পাৰে আৰু পোৱালিবিলাকে উশাহ নিশাহ লোৱাত সুবিধা হয় আৰু সোনকালে ডাঙৰো হয় সেইকাৰণে আমি সৰু অৱস্থাতে খুব যত্ন কৰি ডাঙৰ দীঘল কৰিব লগা হয় যদি সৰু অৱস্থাত আমি যতন নকৰোঁ তেতিয়াহ'লে ডাঙৰ হ'লে ডাঙৰ নকৰোঁ সৰু অৱস্থাত যেতিয়া আমি যতন নকৰোঁ তেতিয়া আমি

দানা মিলাই আমি ডাঙৰ হোৱালৈকে তাৰপাছত ডাঙৰ হ'লে বুলিলে আমি চাউল বা ব্ৰইলাৰ দানা দি হাঁহ বা হাঁহক খুব বেছি পৰিমাণে হাঁহ পোৱালিহে দানাবিলাক মিলাই দিব পৰা হয় আৰু কুকুৰাক আমি চাউল দি বা দানা দি কিনে লগত ভিটামিন দি আমি ডাঙৰ কৰিব পৰা কাৰণে বাৰে বাৰে আমি চাউল বা কিবা খোৱা বস্তু আমি পানীৰ পাত্ৰত দি পানী দিবলগীয়া হয় আৰু খোৱা খোৱা দানাবিলাকো পাত্ৰত ভৰাই আমি সৰু অৱস্থাত নহয় ডাঙৰ অৱস্থাত আমি যেতিয়া ডাঙৰ হয় লাহেকে খাব পৰা হয় তাহাঁতি নিজে খুটি খাব পৰা অৱস্থাত হ'লে তাহাঁতক ভাগ ভাগ কৰি কম পৰিমাণৰ কৰি কম পৰিমাণৰ কৰি মানে পোৱালিবিলাক ভাগ কৰি দিবলগীয়া হয় তেতিয়া আমি সোনকালে ডাঙৰ হোৱা দেখা পাওঁ সেই তেনেধৰণে হাঁহৰ পোৱালিও ঠিক তেনেধৰণে আমি সৰু অৱস্থাতে যিখিনি যত্ন লওঁ সেইখিনি খুব সাৱধানতাৰে ডাঙৰ ডাঙৰ হ'বৰ কাৰণে আমি যতন কৰি ল'বলগীয়া হয় দানাবিলাকো আমি কম পৰিমাণে কম পৰিমাণে দি ভাগ ভাগ কৰি দিবলগীয়া হয় তেতিয়া অতি সোনকালে হাঁহৰ পোৱালিও সেই তেনেধৰণে ডাঙৰ হয় আৰু ডাঙৰ হোৱাৰ পিছত আমি যেতিয়া দানা খাব পৰা হয় তুঁহগুৰি বা ভাতৰ চাউল বা ধানত দিব পৰা হয় তেতিয়া আমি কম কমকৈ আমি যেতিয়া হাঁহৰ মাত হয় বা এই সময়টোত আমি দানা যেতিয়া খাব লগা হয় তেতিয়া আমি ভাগ ভাগকৈ দিনটোত তিনি চাৰিবাৰ আমি দানা মিলাই দানাৰ লগত তুঁহগুড়ি বা ভাত বা ধানৰ গুড়ি ধান দি আমি হাঁহৰ বা কুকুৰাক এনেকৈ দিব পৰা হয় আৰু তেতিয়া হাঁহ অতি সোনকালে ডাঙৰ হয় এই ঠিক তেনেধৰণে আমি কুকুৰাও আমি দানাৰ লগত তুঁহগুড়ি নিদোঁ তাৰ দানা মিলাই আমি কুকুৰা সেনেকৈ চাউল বা ভাতৰ লগত মিলাই আমি পাত্ৰত ভৰাই দিওঁ আৰু খোৱাৰ পিছত প্ৰায় পানী দিবলগীয়া হয় পানীৰ পাত্ৰত আকৌ পানী থাকিলে খাই শেষ হ'ল নাই সেইখিনি আকৌ চাই মেলি আমি পানী পাত্ৰ সলাই দিবলগীয়া হয় আৰু খোৱাৰ সময়তো আমি চাফ চিকুণ কৰি দি হাঁহ কুকুৰাৰ পাত্ৰবিলাক ধুই দিব লাগে তেতিয়া হাঁহ পোৱালি বা কুকুৰা পোৱালিবিলাক বেমাৰ আজাৰৰপৰা ৰক্ষা পায় সেইকাৰণে আমি হাঁহ কুকুৰাবিলাকক যত্ন লৈ এই সুবিধাবিলাক আমি দিবলগীয়া হয় তেনেধৰণৰ কৰিলে আমি বহুত হাঁহ কুকুৰাৰপৰা উৎপাদন হোৱা দেখা যায় আৰু আমিও লাভৱান হ'ব পৰা হয় সেইকাৰণে আমি হাঁহ কুকুৰা বায়ু চলাচলৰ কাৰণেও আমি এই হাঁহ কুকুৰাবিলাক ঘনাই থ'ব লগীয়া নহয় আৰু খুব ঘন কৰি থ'লে আমি হাঁহ কুকুৰাবিলাকে উশাহ নিশাহ লোৱাত কষ্ট হয় আৰু বায়ু চলাচলৰ কাৰণে সুবিধা নহয় সেইকাৰণে হাঁহ কুকুৰাবিলাকো সৰু হৈ থাকে তে সেইকাৰণে আমি ভাগ ভাগ কৰি যেতিয়া আমি হাঁহ কুকুৰাবিলাকৰ লালন পালন কৰিব লগীয়া হয় তেতিয়া আমি সেই হাঁহ কুকুৰাবিলাক যত্ন কৰি সুবিধা দিবলগীয়া হয় তেতিয়া আমাৰ হাঁহ কুকুৰাবিলাকে অতি সঘনাই হাঁহ কুকুৰা পোৱালিবিলাক ডাঙৰ হয় ডাঙৰ হ'লে আমাৰ অলপ কষ্ট হাত সাৰিবলগীয়া হয় কিয়নো আমি পাত্ৰবিলাকত দানা দি আমি চাবলগীয়া নহয় সৰু অৱস্থাতে আমি যিখিনি কষ্ট কৰিবলগীয়া হয় ডাঙৰ হ'লে আমি সেইখিনি আমি লাভ উপাৰ্জন কৰিব পৰা হয় সেইকাৰণে আমি সৰু অৱস্থাতে সেই সুবিধা কৰি আমি লাগি থাকিবলগীয়া হয় আৰু হাঁহ কুকুৰাবিলাক অতি সঘনাই ডাঙৰ হয়

সহজতে ডাঙৰ হোৱা দেখা যায় হাঁহ পোৱালিবিলাকো আমাৰ লোকেল হাঁহ যিখিনি সেইখিনি আমি ব্ৰইলাৰ দানা দিব পাৰোঁ আমাৰ গাঁৱলীয়া দানা দি আমি লাভৱান হোৱা দেখা গৈছে যেতিয়া আমি অতি সোনকালে ডাঙৰো হয় আৰু আমি যি হ'লেও আমি বিক্ৰী কৰি আমি কিবা এটা লাভ লাভ কৰিব পৰা হয় কিন্তু ব্ৰইলাৰৰ আমি ব্ৰইলাৰৰ দানাহে ব্যৱহাৰ কৰোঁ ব্ৰইলাৰ দানা ব্যৱহাৰ কৰি ব্ৰইলাৰ অতি সঘনাই অতি সহজতে ডাঙৰ হয় আৰু কুকুৰাবিলাকো আমাৰ গাঁৱলীয়া কুকুৰা যেতিয়া আমি পুহোঁ আমি গাঁৱলীয়া কুকুৰাবিলাকো আমাৰ নিজৰ গাঁৱলীয়া লোকেল দানাবিলাকহে আমি দি অতি সঘনাই আমি ডাঙৰ হোৱা দেখা যায় আৰু তাৰ বিনিময়ত আমি ঘৰখনৰ উন্নতিৰ পথ দেখা যায় আৰু আমি উপাৰ্জনৰ লাভ আমি পথ দেখি পাইছোঁ এইকাৰণে আমি হাঁহ কুকুৰাৰপৰা বহুত লাভৱান হোৱা দেখা পাই আমি এই হাঁহ কুকুৰা পুহিবলৈ চেষ্টা কৰিছোঁ আৰু আগলৈয়ো এইদৰে আগবাঢ়ি যাম